অঁ হেৰি নহয় মই আপোনালোকৰ কালি আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা এইয়া খাদ্য চোলে ভটোৰে মই অৰ্ডাৰ কৰিছিলোঁ চোলে ভটোৰেখিনি আহিল যেনিবা ঘৰত কিন্তু ইমান বেয়াকৈ বনাইছে আপোনালোকে এতিয়া গোন্ধ বাহি বাহি নিচিনা মেকা মেকা গোন্ধাইছে এই গোন্ধখিনি আৰু হেৰিৰ ৰুটিটো মানে হেৰিটো ইমান টান হৈছে কেনেকৈ খাম আপোনালোকে এনেকুৱা বস্তু কিয় অৰ্ডাৰ কৰে এনেকুৱা বস্তু অৰ্ডাৰ কৰিব নালাগে নহয় আমাৰ পইচাবিলাক ক'ৰ পৰা আহে আপোনালোকে যেনেতেনে মোৰ পইচাকেইটা ৰিটাৰ্ণ কৰিব আজিয়েই ৰিটাৰ্ণ কৰক মই ফোন নম্বৰ আপোনাক দি পঠাই দিম এনেকৈ মানুহক বস্তু দোকানৰ পৰা অৰ্ডাৰ কৰি দিয়ে নেকি অলপ ভাল বস্তু দিব লাগে মানুহ অৰ্ডাৰত মানুহ খাওঁ বুলি আশা কৰি পেলাই অৰ্ডাৰ কৰে আপোনালোকে এনেকৈ যদি বেয়া বস্তুয়েই দিয়ে তেতিয়াহ'লে মানুহে কেনেকৈ আপোনালোকৰ দোকানবিলাক চলিব কেনেকৈ আপোনালোকক বিশ্বাস কৰিব আপোনালোকে অলপমান বুজি পাব লাগে ইমান বেয়া বস্তু দিয়ে নে মানুহক কাইণ্ডলি মই আপোনাক নাম্বাৰ পঠাই আছোঁ আপুনি মোৰ পইচাকেইটা ৰিটাৰ্ণ দিব ধন্যবাদ